হেল্ল' অঁ অঁ মই এই অনু মাকে কৈছোঁ অঁ বাইদেউ আপুনি হেৰি কি কয় গম পাইছেনে বাৰু এইবাৰ যে আমাৰ গাঁৱৰ এই গোটৰ মহিলা কেইগৰাকীয়ে পিকনিকলৈ গেৰুকামুখলৈ যাম বুলি কৈছিলে অঁ আজি আপোনাক জনালোঁ আপুনিও ওলাব লগতে গাঁৱৰ আমাৰ বহুত বাইদেউসকলো যাব অঁ সকলোবোৰে ওলাইছে প্ৰায়বোৰ মানে বস্তু যোগাৰ হৈছে আৰু অঁ হৈছে হৈছে আপুনি ওলাব সকলো গ'লে লগে ভাগে ভালেই লাগিব এসাঁজ গৈ গোগামুখতে খাই আহিম একেলগে

হ'ব দিয়ক ন'হলে